হেল্ল' অঁ কোনে কৈছে বাৰু অঁ অঁ হয় হয়

আপোনাক লাগিছিলে নেকি হয় আপুনি পাব ইয়াত চব জাতিয়ে পাব বাৰু চবেই আছে আপুনি প্ৰায়খিনি আছে আপুনি আহিব পাৰিব নাই ইয়ালৈ অঁ যদি এনে অঁ অঁ অঁ এ এতিয়া ফুল লৈ লৈ কথা আৰু আপোনাক এতিয়া ধৰক এতিয়া দামবোৰ অঁ যিটো পচন্দ কৰি দামবোৰ সেই তেনেকুৱা বেলেগ বেলেগ ধৰণৰ হয় আৰু এতিয়া চব ফুলৰেতো একে দাম নহয় ছি ছিজন ফ্লাৱাৰবোৰ কম হয় আৰু ছিজন ফ্লাৱাৰবোৰ ধৰক বিছ ত্ৰিছ টকাতে পায় এতিয়া আপোনাৰ একেবাৰে পাৰ্মানেণ্টবোৰ যোনবোৰ সদায় ফুলি থাকে সেইবিলাক দামবিলাক অলপ বেছি হয় আৰু আৰু এতিয়া আ আমাৰ এই যে সাৰ দিয়ে যে কক'পিত পাউদাৰটো যে যোনটো খুব ভাল যে ফুলৰ কাৰণে অঁ সেইটো সেইটো সেইটো পাব আপুনি আৰু বিভিন্ন ধৰণৰ সাৰবোৰ পাব আমি ফুলৰ লগত সেই সাৰবোৰ বিক্ৰী কৰোঁ এই যদি আপুনি সেই কেতিয়াবাই এনেকৈ ডেলিভাৰী বিচাৰে সেই ডেলিভাৰী বিচাৰিলেও পাব খালী অঁ হয় অঁ দিওঁ দিওঁ আমাৰ সেই খালী তেতিয়া যিমান দূৰ হয় সিমানটো ডিচটেঞ্চটো চাই পইচাটো লোৱা হয় ওচৰ পাঁজৰ হ'লে দহ টকাই লওঁ দূৰ হ'লে মানে ধৰক অকণমান পইচাটোও অলপ আপোনালোকৰ ধেমাজি কোনখিনিত ঘৰ অঁ চাৰিআলিতে ন এই টাউনত যদি বেছি নপৰিব আপোনাৰ সেই দহ টকাতে হৈ যাব অঁ আপুনি যদি সুবিধা যদি যদি সুবিধা হয় আহিব নহ'লে তেতিয়া বেছি চাই চিতি নিজে লৈ যাব পাৰিব আৰু কি কি লাগে অঁ অঁ তেতিয়া অঁ সেইটোৱে চাই লৈ যাব পাৰিব তাৰ অঁ অঁ আছে আছে এতিয়া আপুনি যেনেকুৱা ধৰণৰ ছিজন ফ্লাৱাৰ বিচাৰে নে হেৰিয়ে বিচাৰে নে বেলেগ এইবোৰ হেৰিবোৰ আছে ধুনীয়া ধুনীয়া আজিকালি বেলেগ বেলেগ ৰঙৰ ৰ'চবিলাকো আছে আপোনাৰ নাৰ্জী ফুলৰ হেৰিও পাব চব পাব আৰু আপুনি যেনেকুৱা ধৰণৰ বিচাৰে আৰু আহিছে এতিয়া ধুনীয়া ধুনীয়া ক ফুলিবই ফুলিবই অঁ এতিয়া আপুনি কেতিয়া আহিব পাৰে এতিয়া সময় মিলাই মানে অঁ আপুনি মানে ক'বাত হেৰি চাকৰি কৰে তেন্তে ন

অঁ ব অঁ পাৰিব আৰু আৰু হেৰি আপুনি অৰ্কিড ভাল পায় নাই অৰ্কিডো আছে আকৌ বিভিন্ন ধৰণৰ অৰ্কিডবিলাক অঁ অঁ আপোনাৰ লগত কপৌ ফুল আছে নাই কপৌ ফুল অঁ অঁ মোৰ সেই আগতীয়াটো আগতীয়াটো আছে কিন্তু আপোনাক যদি লাগে লৈ যাব আৰু কি হৈছে মানে এতিয়া যদি আপুনি ধৰক নাচিবলৈ যায় তেতিয়া মানে ঘপককৈ নাৰ্চাৰীৰ পৰা কিনিব আহিলে মানে দামটো অলপ বেছি পৰি যায় আপোনাৰ এপাহ ফুলতে আজিকালি পাঁচশ টলালৈকে পৰে গম পাইছে নে ধুনীয়া ধুনীয়া পাহ যদি আপুনি হেৰি এটা লৈ যায় অৰ্কিডটো লৈ যায় তেতিয়া আপুনি ধুনীয়াকৈ গছত লগাই দিলে এতিয়া ধুনীয়াকৈ আগতেই ফুলিব সেইটো মানে বিহু প্ৰগ্ৰেমবিলাকৰ লগত একদম মিলাই ফুলে আৰু ফুল পাহ অঁ

অঁ সেই তেনেকুৱা হয় প্ৰায় মানুহৰ ঘৰত মই শুনিছোঁ সেই তেনেকুৱাই হয় হেনো আপুনি পাৰিলে আহিব আহি যেনেকুৱা ধৰণৰ লাগে এতিয়া অঁ আকৌ নাতিনি এতিয়া মানে নাচে ন তেন্তে আপুনি একদম লৈ যাব ভাল ভাল ফুলবোৰ আছে এতিয়া আকৌ ছিজনটো হৈছে নহয় ফুলা এতিয়া ছিজনেল ফ্লাৱাৰ যেনেকুৱা যেনেকুৱা বিচাৰে আপুনি যেনেকুৱা ভাল পায় চবখিনিয়ে পাব আৰু এই আজিকালি সাৰ নিদিলে আকৌ ফুলবোৰ বৰ এটা ভাল নহয় নহয় যত্নও ল'ব লাগে সেই সাৰখিনিও আপুনি যেনেকুৱা ধৰণৰ সাৰবোৰ লাগে আপুনি লৈ যাব পাৰিব আপুনি এনেই আপোনাৰ ঘৰত কি কি ফুলবোৰ আছে এনেই আপোনালোকৰ ঘৰত অঁ অঁ অঁ এই অঁ অঁ অঁ আপুনি যদি সেই বাউণ্ডৰীটোত আপোনাৰ লগাব বিচাৰে বাউণ্ডৰীৰ কাৰণেও ফুল আছে কিন্তু ধুনীয়া ধুনীয়া এনে গোটেই চাৰি বাউণ্ডৰীটোত যে লাগি যায় যে আও আজিকালি সেই আজিকালি সেই সেই লতাৰ নিচিনাকৈ সেই ওখ ওখ অঁ অঁ আছে আছে এইটো আছে অঁ আৰু এই আজিকালি গছৰ নিচিনা যোনবোৰ লতাকৈ একদম গোটেই গ্ৰিলবিলাকত লাগি যায় মানে আজিকালি মানুহে খুব বিচাৰিছে সেইটো সেইটো পাব আপুনি একদম অঁ আপুনি চাই যাব চাই গ'লে চাই যোৱা নিচিনা নহয় যে এবাৰ এটা কাম এটা কাম কৰিব আপুনি মানে হেৰি এ এবাৰ আহি যেনে তেনে হ'লেও আহি পিনে এবাৰ গোটেই ফুলবোৰ চাই যাব কেনেকুৱা ধৰণৰ কি কি লাগে তাৰপিছত আপুনিতো নিজে অকলে বস্তু ফুলখিনি নিবলৈ অসুবিধা হয় আপুনি এড্ৰেছটো ধুনীয়াকৈ অঁ এড্ৰেছটো আপুনি ধুনীয়াকৈ কৈ থৈ যাব অঁ মই একদম ঘৰত আপোনাৰ একদম ঘৰত ডেলিভাৰী দি থৈ আহিমগৈ একদম চিন্তা কৰিব নালাগে আৰু যেতিয়াই লাগে বুলি কয় তেতিয়াৰ পাতো চিনি পামেই দিয়কচোন তেতিয়াৰ পৰা মানে অঁ তেতিয়াৰ পা মানে যি ফুল লাগে তেতিয়া ঘৰত দি থৈ আহিমগৈ অঁ বাইদেউ হেৰি হেৰি কৰিব আহিব দেই আপুনি এপাক নহ'লে চাই যাবহি আপুনি কেতিয়া মানে ফ্ৰী আছে বাইদেউ আপুনি কেতিয়া মানে ফ্ৰী আছে বাইদেউ

অঁ হয় নেকি আপুনি লাগিলে এতিয়া নল'লেও নাই আপুনি চাই যাবহি আপুনি যেতিয়া পাৰে অঁ আপুনি যেতিয়া পাৰে তেতিয়া ল'লেও হ'ব আপুনি চাই যাবহি মই একেবাৰে ঘৰত ডেলিভাৰী দি থৈ আহিমগৈ অঁ ঠিক আছে বাইদেউ আহিব নহ'লে আপুনি আপুনিতো এড্ৰেছটো চিনি পায়ে ঠিক আছে নহ'লে দিয়ক